এটা অঞ্চলত থকা উদ্যোগ যেনে তেল শোধনাগাৰ বা চাহপাত ফেক্ট্ৰি আৰু তেনেকুৱা নানা উদ্যোগ থাকিব তেনেকুৱা উদ্যোগ এটা যদি বন্ধ হৈ যায় তেতিয়া বহুতো সমস্যাৰ সৃষ্টি হ'ব তাত সেই উদ্যোগ এটা যদি বন্ধ বন্ধ হৈ যায় সেই উদ্যোগত বা ফেক্ট্ৰিত কাম কৰি থকা কাম কৰি থকা নিবনুৱাসকলৰ ঘৰ ঘৰখনৰ আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব কাৰণ সেই নিবনুৱাজনে সেই উদ্যোগ বা ফেক্ট্ৰিটোৰ পৰাই নিজৰ ঘৰখন পোহপাল কৰি থাক পোহপাল কৰি আছিল এতিয়া যদি সেই ফেক্ট্ৰিটো বন্ধ হৈ যায় তেওঁ ঘৰখনৰ আৰ্থিক সৃষ্টি বহুত দুৰ্বল হৈ যাব আৰু তেওঁলোক ভোকতো থাকিব পৰা হয় যাব পাৰে আৰু এটা হৈছে সেই যদি ধৰোঁ আমি চাহপাত ফেক্ট্ৰিটো যদি বন্ধ হৈ যায় সেই তাত সেই অঞ্চলত চাহপাতৰ বহুত অভাৱ হ'ব আৰু চাহপাতৰ অভাৱ হ'ব আৰু সেই তাত য'ত য'ত মানে সেই ফেক্ট্ৰিটোলৈ চাহপাত অনা হয় সেই চাহপাতবোৰ আমি নিচিঙিলে মানে সেই তাত চাহপাতবোৰ গছত আচলতে ডাঙৰ হৈ গ'লে মানে বুঢ়া হৈ গ'লে চাহপাতবোৰ বেয়া হৈ যায় আৰু তেনেকুৱা বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে এতিয়া তেল শোধনাগাৰ যদি এটা বন্ধ হৈ যায় আমাৰ ইয়াত তেলৰ অভাৱ হৈ যাব আৰু বহুতো এনেকুৱা কাৰণ থাকিব পাৰে